মই যেতিয়া সোনকালে উঠোঁ আমাৰ ঘৰত বাগিছাখনলৈ যাওঁ তেতিয়া মনটো পৱিত্ৰ আৰু মুকলি যেন লাগে ৰাতিপুৱা বাগিছাখনত বিভিন্ন প্ৰকৃতি আৰু বিভিন্ন ৰঙৰ ফুলবিলাকে আমাক বহু কথা শিকায় যেনে নানা ৰঙৰ ফুলবিলাকে একেলগে থাকি একে মনোমোহা পৰিৱেশৰ অনুদান দিয়ে ইয়াৰ পৰা আমি এই কথাবিলাক শিকিব পাৰোঁ যে মানুহে বিভিন্ন ৰেহ ৰূপ সংস্কৃতি ইত্যাদি পৃথক হৈ থাকিলেও আমি মিলি জুলি আনন্দ মনে থাকিব লাগে আমাৰ মনত বিভিন্ন দুখ আদি চিন্তা থাকিলেও বাগিছাখনলৈ গ'লে মনটো যেন মুকলি হোৱাৰ দৰে অনুভৱ হয়